হয় হয় কওকচোন দাদা হয় কওকচোন আপোনাক লোকেল কোনটো লাগিব হয় হয় বৰালি পাব বাহু পাব বৰালিটো আপোনাৰ কিমান কেজি লাগিব বাৰু আপোনাক চল্লিছ কেজি ন যদি বৰালিটো লয় এনেইটো আমি মাৰ্কেটত ধৰি লওক খুচুৰাকৈ বিক্ৰী কৰিলে ছয়শ কেজিকে লওঁ আপুনি বাৰু চল্লিছ কেজি লয় কাৰণে চাৰি চাৰিশমানকৈ দিলে হ'ব আৰু ইনেই আপোনাৰ মাছটো কিমান ওজনৰ ল'ব ইয়াত আমি বৰ্তমান বৰ বিশেষ হেৰি নাই পাঁচ ছয় কেজি ওজনৰহে ওলাইছে তেনেকুৱা দিলে হ'বনে বাহুটো আপোনাৰ ইনেইটো আমি মাৰ্কেটত থ্ৰী ফিফ্টি মানকে লওঁ আপোনাক টু ফিফ্টিকৈ লগাই দিম বাৰু চল্লিছ কেজি লোৱাৰ কাৰণে

নাই নাই আমাৰ ইয়াত হেৰি আছে বিলত বিলত ধৰি পেলাই আমি হেৰি মতে আপোনাৰ যেনেকৈ অৰ্ডাৰ থাকে তেনেকৈ দিয়া হয় ফ্ৰেছকৈ ফ্ৰেছ মানে ধৰি লওক আপোনাৰ ঘৰ পোৱালে যিটো সময় লাগিব আৰু ধৰাৰ পিছত সিমানকনহে হেৰি হয় এনেইটো আমি ফ্ৰেছকেই দিবলৈ হেৰি কৰোঁ যাতে মানে মানুহে খাই ভাল পায় আপোনাৰ সকামত লগাবলৈ প্ৰায় কি ক'লে বৰালিটো কমাই মানে কি বৰালিটোৰ বৰালিবিলাক আজিকালি পাবলেৈ দিগদাৰ হয় চল্লিছ কেজি বৰালি বুলি ক'বলে ঘপকৰে দিগদাৰেই হয় বাৰু চাওঁচোন আপোনাক তাতকৈ যদি কিবা কম কৰিব পাৰি এই কৰি দিব লাগিব বাকী দহ তাৰিখে ন আপোনালোক নিবলৈ আহিব নে আমাৰ ইয়াৰ পৰা দি দিবগৈ লাগিব হয় হয় নহয় মাছটো বাৰু আপোনাক ঘৰত দিয়াই দিলে কিন্তু পিছত কাটি দিবলৈ হ'লে আকৌ এই ল'ৰাজনকো মানে পইচা কিবা এটা দিব লাগিব এইটো আপোনালোকৰ পিনপা দিব লাগিব আৰু কটাই দি কাটি দিয়া আপোনাৰ চ চল্লিছ কেজিয়ে হ'বতো

ঠিক আছে ঠিক আছে তেতিয়াহ'লে আমি মানে কি ইয়াত জাল পাতিবলৈ কম আৰু আপুনি ন তাৰিখে ফোন কৰি কনফাৰ্ম কৰি দিব ঠিক আছে ঠিক আছে ধন্যবাদ